আমি সাধাৰণতে আমাৰ ইয়াত নাও ব্যৱহাৰ কৰা নহয় কিন্তু ওচৰতে আমাৰ নদী আছে নদীত কিছুমানৰ নাও আছে এইটো আমাৰ যিটো নাও মানে এই তক্তা দি বনাই সেইটো পানচৈ নাও বুলি কয় আমাৰ ইয়াত আৰু কিছুমান নাও আছে গছৰ পৰা এনেকৈ হেৰি কৰি এইটো গোটা কাঠৰ নাও বুলি কয় সেইটো সৰ্বসাধাৰণতে আজিকালি এইবোৰ নাইকীয়াই হৈছে আৰু আৰু বানপানীটো অলপ নিৰাময় হৈছে আমাৰ এইবোৰ জেগাত গতিকে নাও ব্যৱহাৰ আমি তেনেকৈ বিশেষভাৱে নকৰোঁ